এতিয়া ঘৰত ৰন্ধা বঢ়া কৰাৰ সময়ত এলপিলি এলপিজি চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁতে মানে আমি বিভিন্ন ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে যেনেকে আমি নাইলনৰ কাপোৰ পিন্ধিব নালাগে বা গেছৰ ওচৰত আমি জুইশলা কাঠি ব্যৱহাৰ কৰিব নালাগে কটনৰ কাপোৰ পিন্ধিব লাগে আৰু চিলিণ্ডাৰটো অফ হৈ আছে নে অন হৈ আছে আমি সেইটো বস্তুৰ ওপৰত সদায় গুৰুত্ব দিব লাগে যেতিয়া ব্যৱহাৰ কৰা হয় তেতিয়া যেতিয়া ব্যৱহাৰ কৰা হয় সেই সময়ত ভালদৰে অন কৰিব লাগে আৰু তাৰপিছত ব্যৱহাৰ হোৱাৰ পাছৰ সময়ত অন হৈ আছে নেকি সেই কথাটোত কিন্তু গুৰুত্ব দিব লাগে নহ'লে সেইখিনি সাবলা সাৱধানতা অৱলম্বন নকৰিলে আমি যিহেতু বহুতখিনি গেছ চিলিণ্ডাৰৰ বাবে হোৱা ঘটনা দেখিছোঁৱেই লক্ষ্য কৰিছোঁৱেই সেইখিনিয়েই আৰু তাৰোপৰি আমি এইটো কথা জনা উচিত যে এই বস্তুটো মানে গেছ চিলিণ্ডাৰটো ব্যৱহাৰ কৰাৰ ইতিবাচক নেতিবাচক দুয়োটা দিশেই আছে ইতিবাচক যেনে আমি খৰিতকে জৈৱসাৰ খুবেই উপযোগী কিন্তু ইতিবাচক যেনে ইয়াৰ পৰা আমি দুৰ্ঘটনাত দুৰ্ঘটনাগ্ৰস্ত হ'ব পাৰোঁ সেয়েহে সাৱধানতাবোৰ অৱলম্বন কৰি চলিব লাগে মই তাকেই কওঁ